অ হয় হয় কওকচোন অ পাব আপোনাৰ এড্ৰেচটো কৈ দিবচোন

অ অ অ কিন্তু এটা কথা আকৌ এতিয়া মানে হেৰি এই কেজিটো অকণমান বাঢ়ি আছে মাংসৰ মানে দামটো অকণমান বাঢ়ি আছে অ অ হ'ব বাৰু কেতিয়াকৈ আছে আকৌ আপোনাৰ কেতিয়াকৈ দৰকাৰ হ'ব অ হ'ব ঠিক আছে দিব পাৰিম অ অ হ'ব